পশুধন গৰু গাইবিলাক বেমাৰ আজাৰৰ পৰা বচাবলৈ অৱলম্বন মানে আমি আজিকালি গাঁৱত যেতিয়া গৰু গাইবিলাক আমি পুহিছিলোঁ তেতিয়া আমি এই মহ দাঁহক খেদিবৰ কাৰণে আমি সদায় গধূলি জাগ দিছিলোঁ বা খোৱা বোৱাৰ প্ৰতি আমি যত্ন লৈছিলোঁ এই বৰ বেছি বৰষুণ দিলে আমি পথাৰৰ বোকা পানীবিলাকত বাচিবৰ কাৰণে আমি ঘৰ আমি ঘৰৰ ধান খেৰৰ মেজি ৰাখিছিলোঁ মেজি আমি সৰহভাগ দিন আমি বেছি বৰষুণ দিলে মানে আমি গৰুবিলাকক মানে ধান খেৰ দিয়ে ৰাখোঁ কাৰণ এই বোকা লগা ঘাঁহ বৰষুণত তিতি থাকিলে সিহঁতৰ বেমাৰ হ'ব বুলি তাৰপাছত আকৌ চবকা পৰে আমাৰ এটা খোৱা বেমাৰ বুলি কয় সেইটো খোৱা বেমাৰ হ'লে আমি তাক মানে আগৰ দিনত আমি পাইছিলোঁ কন্দুৰ চাক আদি আৰু নানা কিচিমৰ আমি দৱাই ঔষধ পাতি আনি তেওঁ সেই ভৰি খুৰাবিলাকত দিওঁ সিহঁতক আমি বৰ প্ৰতিপাল কৰিছিলোঁ বেছিকে আমি এই খুৰাবিলাকত আমাৰ মাখিয়ে কণী পাৰি তাত পোক দিয়ে বুলি আমি দৱাই লগাই দিছিলোঁ তাৰপৰা বৰকৈ পোক চোক দিয়াৰ পাছত আমি মানে তাত বোকা চোকা লগাই চূণ আৰু ধপাঁতৰ নিচিনা আমি কিছুমান বস্তু তাত সানি দিছিলোঁ যাতে সেই কণীবিলাক নষ্ট হওক তাৰপৰা আমাৰ কফুগুটি আনি ভাঙি পিনে আমি তেলৰ লগত সানি সেইবিলাকত ঘঁহি দিছিলোঁ যাতে সেইবিলাক নষ্ট হ'ব কাৰণে আমি পশুধনক আমি খুবেই আপডাল কৰিছিলোঁ তাতকৈ আমাৰ মানে এনেকুৱা খুব ডাৱৰীয়া দিনত মানে খুব লেটিনবিলাক ঢিলা হৈছিলে আমি তাক ডক্টৰৰ ওচৰৰ পৰা কিছুমান ঔষধ আনি খুৱাইছিলোঁ আৰু গাঁৱলীয়াও আমি কিছুমান গছ বনৰ পাত যিবিলাক আমি ঔষধৰ হিচাপে ব্যৱহাৰ কৰোঁ তেনেকুৱাবিলাক আমি আনি আনি খোৱাইছিলোঁ সেইবিলাক তেনেধৰণে আমি অৱলম্বন কৰিছিলোঁ আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে আমাৰ গাঁওবিলাকত আগতেতো খুব কমেই মানে ভেটেনেৰি হস্পিতেল আছিলে ডক্টৰ আমাৰ ইয়াত আহিবলৈ আমাৰ অসুবিধা হয় তথাপিতো যেতিয়াৰ পৰা আমাৰ ডক্তৰৰ লগত ৰাস্তা পদূলি আমাৰ সুযোগ ঘটিলে তেতিয়াৰ পৰা আমি ডক্তৰৰ পৰামৰ্শ লৈছোঁ আৰু আজিকালিতো গৰু গাইবিলাকত কাণত মানে এই নাম্বাৰ প্লেটো লগাই দিয়া হ'ল গৰু পৰীক্ষা কৰিবৰ কাৰণে বেজি সময়ে সময়ে ডক্তৰ আহি পৰীক্ষা কৰেহি পোৱালি দিয়াৰ সময়তো আহে বা বেমাৰ আজাৰ হ'লেও খবৰ দিলে মানে ডক্তৰ আহি ঘৰ পাইহি নহ'লেও আমি ডক্তৰৰ ওচৰত নিপিনে নিজে নিজে আমি সেইবিলাক হেৰি লৈছোঁ আৰু